সামাজিক মাধ্যমৰ যিহেতু বহতো ভাল দিশ আৰু বেয়া দিশ আছে সামাজিক মাধ্যম বুলি ক'বলৈ গ'লে আমি বিশেষকৈ মোবাইল ফোন দূৰদৰ্শন আৰু বিভিন্ন ছচিয়েল মিডিয়াৰ বিভিন্ন এপছ ফেচবুক হোৱাটছাপ ইন ইনষ্টাগ্ৰাম টেলিফোন আদিৰ বিষয়ে ক'ব লাগিব সামাজিক মাধ্যমৰ ভাল দিশসমূহ হ'ল সামাজিক মাধ্যমৰ জৰিয়তে আমি ইজন ইজনে সিজনৰ সৈতে যোগাযোগ কৰিব পাৰোঁ আগৰ দিনত যিহেতু সামাজিক মাধ্যমসমূহ নাছিলে সেইকাৰণে আমি চিঠি পত্ৰৰ যোগে এজনে ইজনে আনজনৰ সৈতে বাৰ্তালাপ কৰিব পাৰিছিলোঁ এতিয়া যিহেতু সবৰে ঘৰত মোবাইল ফোন বা সবৰে হাতত মোবাইল ফোন সেই মোবাইল ফোনৰ দ্বাৰা আমি খুব কম সময়তে আমি ইজনে সিজনৰ সৈতে কথা বতৰা পাতিব পাৰোঁ ঠিক সেইদৰে বিভিন্ন ছচিয়েল মিডিয়াৰ এপছসমূহ ওলাইছে যেনে ফেছবুক ফেছবুকত আমি বহুত দূৰ দূৰণিৰ মানুহৰ সৈতে চিনাকি হ'ব পাৰোঁ বা তেওঁলোকৰ সৈতে আমি বন্ধুত্ব কৰিব পাৰোঁ তেনেদৰে কথা পাতিব পাৰোঁ আমি আৰু কিছুমান আমি কিছুমান খবৰো আমি ফেছবুকৰ জৰিয়তে কিছুমান নিউজ পাওঁ ফেছবুকৰ জৰিয়তে আমি বহুতো নিউজ পাওঁ তেনেদৰে ঠিক সেইদৰে হোৱাটছাপ হোৱাটছাপতো আমি ফেছবুকৰ দৰেই মেছেজ কৰিব পাৰোঁ কথা পাতিব পাৰোঁ ইজনে সিজনৰ সৈতে আৰু হোৱাটছাপত আমি আমাৰ প্ৰিয়জনৰ সৈতে দূৰত থকা প্ৰিয়জনৰ সৈতে আমি ভিডিঅ' কলৰ জৰিয়তেও আমি ফোনত চাই চাই আমি ইজনে সিজনক কথা পাতিব পাৰোঁ ঠিক সেইদৰে ইনষ্টাগ্ৰাম ইনষ্টাগ্ৰাম ওলোৱাৰ পৰা খুউব মানে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ নিজৰ প্ৰতিভাসমূহৰ বিকাশ কৰাত খুব সহজ হৈ পৰিছে ইনষ্টাগ্ৰামত যিহেতু ৰীলচ ৰীলচ ওলায় ৰীলচবোৰ চাই খুবেই ভাল লাগে মোৰ বাৰু আৰু সেই ৰীলচবোৰত সবেই ধুনীয়াকৈ সুন্দৰ ভিডিঅ' বনায় ফলত তেওঁলোকে নিজৰ মানে অভিনয় কৰাৰ যিটো ইচ্ছা বা নিজৰ প্ৰতিভাসমূহ তেওঁলোকে বিকাশ কৰিব পাৰে সেই ইনষ্টাগ্ৰামৰ জৰিয়তে মোৰো ইনষ্টাগ্ৰাম আছে যেতিয়া মই আজৰি সময় পাওঁ তেতিয়া মইও মাজে মাজে ইনষ্টাগ্ৰামত ভিডিঅ' বনাওঁ আৰু ইনষ্টাগ্ৰামত সবেই বহুত সুন্দৰকৈ ফটোবোৰ দিয়ে আৰু মই সেইবোৰ চাই ভাল পাওঁ বহুত মইও মাজে মাজে ইনষ্টাগ্ৰামত কেতিয়াবা মই ফুৰিব গ'লে ফটো আপল'ড কৰোঁ তেনেদৰে ভাল লাগে ঠিক সেইদৰে আৰু এটা এপছ হৈছে ছচিয়েল মিডিয়াৰ টেলি টেলিগ্ৰাম টেলিগ্ৰামতো ইজনে সিজনৰ সৈতে কথা বতৰা পাতিব পাৰি টেলিগ্ৰামত আমি বিভিন্ন ধৰণৰ চিনেমা চাওঁ বা চিনেমাসমূহ ডাউনল'ড কৰিব পাৰোঁ সেই এই এইখিনি হৈছে ভাল দিশ আৰু বেয়া দিশ বুলি ক'বলৈ গ'লে যিহেতু এই ছচিয়েল মিডিয়াৰ এই এপছবোৰ ওলোৱাৰ পৰা মানুহ মানুহৰ বহুত এলাহ হৈ গৈছে তেওঁলোকে আৰু যিটো কিতাপ পঢ়াৰ ইচ্ছা সেইটো কমি গৈছে তেওঁলোকে পঢ়িবলৈও মন নকৰে কিতাপত যিহেতু তেওঁলোকে কিবা এটা কুয়েশ্যন এঞ্চাৰ নোৱাৰিলে তেওঁলোকে ইণ্টাৰ্নেটতে সহজে চাৰ্চ কৰি সেই এঞ্চাৰ বিচাৰি পায় ফলত তেওঁলোকেচোন আজিকালি কিতাপ পঢ়িবলৈ মনেই নকৰে ফলত তেওঁলোকৰ কিতাপৰ পঢ়াৰ প্ৰতি যিটো হাবিয়াস সেইটো কমি গৈ তেওঁলোক এলেহুৱা হৈ গৈছে আৰু আজিকালি দেখিছোঁ মই মাক বাপেকে তেওঁলোকৰ ল'ৰা ছোৱালীবোৰক খুব সৰুৰে পৰা ফোন চুবলৈ দিয়ে সৰু আনকি বাচ্ছা এটাকো মই ফোন টিপি থকা দেখোঁ ফোনত তেওঁলোকে ইউটিউবত কাৰ্টুন চায় ইমান সৰুৰে পৰা যদি তেওঁলোকৰ মাক দেউতাকে ল'ৰা ছোৱালীক ফোন চাবলৈ দিয়ে তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত বহুত বেয়াকৈ প্ৰভাৱ পৰিব যিহেতু সিহঁতে সৰু ল'ৰা ছোৱালীক ফোনটো চাবলৈ দিয়াৰ ফলত তেওঁলোকৰ চকুৰ ওপৰত প্ৰভাৱ পৰিব পাৰে আৰু আজিকালি যিহেতু বহুতো গেম ওলাইছে সেই গেমবোৰ মই নিজৰ ঘৰতে দেখিছোঁ মোৰ ভাইটীয়ে এনিটাইম গেমেই খেলি থাকে পাবজি ওলাইছে পাবজি খেলি থাকে ইমানেই মানে সেইটোৰ প্ৰতি মানে এলেহুৱা হৈ গৈছে তেওঁলোকে বিছনাতে পৰি ঘৰখনত অকল গেমেই খেলি থাকে সেইটো এটা তেওঁলোকৰ অভ্যাসত পৰিণত হৈ গৈছে ফলত ইমানকৈ ফোনটো টিপাৰ ফলত তেওঁলোকৰ স্বাস্থ্য বেয়া হৈ পৰিছে চকু বেয়া হ'ব পাৰে আৰু ঘৰতে যদি মানুহটোৱে মানুহে যদি এনিটাইম ফোনটোকে টিপি থাকে ওলাই মেলি নাযায় তেওঁলোকে তেওঁলোকে ওচৰৰ কথা ওলাই মেলি নাযায় তেওঁলোকে মানুহৰ সৈতে কথা বতৰা পাতিবলৈও মন নকৰে ফলত তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰতো বহুত বেয়া প্ৰভাৱ পৰিছে এনেকৈ যদি মানুহ সোমাই থাকে তেওঁলোকৰ মন বেয়া হৈ পৰিব পাৰে এনেদৰেই ছচিয়েল মিডিয়াৰ এইবোৰ এপছবোৰৰ বহুতো ভাল দিশ আৰু বেয়া দিশ বিষয়ে মই ক'লোঁ